মই তেজপুৰৰ বাসিন্দা তেজপুৰতে সৰুৰপৰা ডাঙৰ দীঘল হৈছোঁ ডাঙৰ দীঘল হোৱাৰ সময়ছোৱাত মই বিভিন্ন ক্ৰীড়াৰ লগত জড়িত হৈ আছোঁ মই নিজে ক্ৰিকেট খেলি ভালপাওঁ আৰু স্কুলত থকা সময়ৰ পৰাই মই ক্ৰিকেটৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত এতিয়া আমাৰ অঞ্চলত ক্ৰীড়া ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ বুলি ক'লে ক'বলৈ গ'লে কেইবাটাও ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ আছে তাৰে ভিতৰতে প'ল' গ্ৰাউণ্ডৰ প'ল' গ্ৰাউণ্ডত উন্নত মানৰ প্ৰশিক্ষণ কেন্দ্ৰ তাত দিয়া হয় তাত য'ত আপোনাৰ ইনড'ৰ আউটড'ৰ সকলো ধৰণৰ স্পৰ্টছ একটিভিটি সকলোৰ বাবে সকলোৰে সুবিধাৰ্থে মানে বনোৱা হৈছে বা ৰখা হৈছে মই স্কুলীয়া জীৱনত ক্ৰিকেট খেলা আৰম্ভ কৰিলোঁ ক্ৰিকেট খেলি মই ইণ্টাৰস্কুল কম্পিটিশ্যন জইন কৰিলোঁ ইণ্টাৰস্কুল খেলি পেলাই মই বিভিন্ন পুৰস্কাৰো মই মানে পাবলৈ সক্ষম হৈছিলোঁ মোৰ সকলোতকৈ ভাল লগা মানে ক্ৰীড়া মুহূৰ্ত বুলি ক'বলৈ গ'লে সেইটো হ'ল মোৰ কলেজীয়া জীৱনত কলেজীয়া জীৱনত মই ইউনিভাৰ্ছিটিৰ হৈ পেলাই খেলিবলৈ সুবিধা পাইছিলোঁ য'ত আমাৰ আমাৰ কেম্পাছত চাৰিখন কলেজ আছিলে চাৰিখন কলেজৰ পৰা এটা টিম বাছনি কৰা হৈছিলে সেইবাছনি কৰা টিমটোত মই এজন লেগছ স্পিনাৰ হিচাপে মই মোৰ চিলেকশ্যন হৈছিলে তেতিয়া সেই টুৰ্ণামেণ্ট প্ৰায় দুমাহ ধৰি বিভিন্নখন কলেজত গৈ গৈ খেলিবলগীয়া হৈছিলে আৰু সেই খেলা সময়খিনিত মই বিভিন্ন অভিজ্ঞতা পাইছিলোঁ তাৰে এটা বিশেষ স্মৰণীয় অভিজ্ঞতা আছিলে যে যেতিয়া আমি গোটেইকেইখন খেল জিকি লাষ্টৰ খেলখনলৈকে আমি উপনীত হৈছিলোঁ আৰু ফাইনেল খেলখনত চাবলৈ উপভোগ কৰিবলৈ আৰু পুৰস্কাৰ বিতৰণ কৰিবলৈ আমাৰ দেশৰ ভিতৰতে এজন জনপ্ৰিয় ক্ৰিকেটাৰ তিৰাশী চনৰ ৱৰ্ল্ডকাপ বিজেতা ৱৰ্ল্ডকাপ বিজয়ী টিমটোৰ সদস্য কৃষ্ণ শ্ৰী ঋষিকান্ত তেখেত উপস্থিত আছিলে খেলখন আমি যদিও হাৰিছিলোঁ হাৰিছিলোঁ যদিও মোৰ সেই খেলখনত মোৰ প্ৰদৰ্শন বৰ এটা বেয়া নাছিলে মই ভাল বুলিয়ে ক'বলৈ যাম কাৰণ সেইখন খেলত মই তিনিটা উইকেট ল'বলৈ সক্ষম হৈছিলোঁ আৰু লগতে মই থাৰ্টি চিক্স ৰাণচ কৰিবলৈও সক্ষম হৈছিলোঁ গতিকে সেইটো এটা মোৰ স্মৰণীয় ঘটনা মোৰ মোৰ জীৱনত আৰু ক্ৰীড়া বুলি ক'বলৈ গ'লে সকলো ধৰণৰ ক্ৰীড়াৰ লগতে সকলো ধৰণৰ মানুহ জড়িত হোৱাতো মই ভাল বুলি ভাবোঁ কাৰণ ক্ৰীড়াৰ লগত জড়িত হৈ থাকিলে মন মগজু স্বাস্থ্য সকলো ঠিকে থাকে এতিয়া ইনডৰ এক্টিভিটি ক'বলৈ গ'লে আমাৰ ভাৰতত এতিয়া ক্ৰীড়াৰ কাৰণে বহুতখিনি সা সুবিধা দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰাও বাকী স্কুল কলেজৰ তৰফৰ পৰাও সকলোকে সমানে সুবিধা দিয়া হৈছে গতিকে সকলোৱে নিজৰ ইচ্ছামতে নিজৰ নিজৰ ভাললগা মতে যিকোনো ক্ৰীড়াত জইন কৰিব পাৰে মই কওঁ উঠি অহা প্ৰজন্মই এতিয়া ক্ৰীড়াৰ লগত জড়িত হোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ আজিকালি দিনকদিনে দেখা হৈছে যে বেমাৰ আজাৰবিলাক মানুহৰ বাঢ়ি বাঢ়ি আহি আছে এতিয়া বেমাৰ আজাৰৰ পৰা মানে পৰিত্ৰাণ পাবলৈ আৰু সুস্থ থাকিবৰ কাৰণে ক্ৰীড়া আমাৰ জীৱনত বহুত ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ গতিকে সেইখিনিয়ে কথা এতিয়া আমাৰ বৰ্তমান তেজপুৰত যিখিনি ক্ৰীড়া সুবিধা দিয়া হৈছে তাৰ ভিতৰতে ফুটবল দিয়া হৈছে ক্ৰিকেট দিয়া হৈছে চুইমিং দিয়া হৈছে খ' খ' দিয়া হৈছে কাবাড্ডী দিয়া হৈছে বেডমিন্টন দিয়া হৈছে আৰু বেডমিন্টনত আমাৰ অঞ্চলৰ এটা বৰ বিশেষ নামো আছে য'ত নেকি বিভিন্ন দেশ বিদেশলৈ খেলুৱৈ যাবলৈ সক্ষম হৈছে ইয়াত প্ৰশিক্ষণকেন প্ৰশিক্ষণ লৈ গতিকে দিনক দিনে সকলোৰে কাৰণে যিহেতু সুবিধা বাঢ়ি গৈ আছে ৰাইজে সুবিধাখিনি ল'ব লাগে আৰু খেল উপভোগ কৰিব লাগে লগতে খেলা জইনো কৰিব লাগে